যোৱা কেইটামান দশকত ভাৰতত কিছুমান মানে ধৰিলওক ইউটিউবাৰ কথাই ক'বলৈ ওলাইছোঁ ধৰিলওক আজিকালি ইউটিউবত জড়িয়তে বহুতো মানুহ মানে ধৰিলওক এফালৰ পৰা ভালো হৈছে আৰু কিছুমান এফালৰ পৰা বেয়া বেয়াও হৈছে আৰু অৱশ্যে ইউটিউবটো লৈয়ে মানুহক ধৰিলওক ভাইৰেল হৈছে বহুত কিছুমান ক্ষেত্ৰত আৰু মানে ভালো মানে ভালো মানে ভাল বুলি ক'ব নোৱাৰি কিছুমানে বেয়াও ধৰিলওক হেৰি কৰে ইউটিউবত ভাল দিয়া বিলাকেতো ভালেই হয় আৰু ইউটিউবাৰ কথা আমিতো ধৰিলওক আপোনালোক কি বুলি বুজাম এতিয়া পইচাৰ ইনকামো কৰিব পাৰি ইউটিউবৰ জড়িয়তে আৰু আপোনাৰ নতুন চাম যিহেতু আজিকালি মোবাইলৰ যুগ গতিকে সৰু ল'ৰা ছোৱালীয়েই হওক ডাঙৰেই হওক আজিকালি বহুত ব্যস্ত হৈ থাকে সেইটো কাৰণে ধৰিলওক ইউটিউবৰ জড়িয়তে বহুতো টকা ইনকাম কৰিব কৰিব পাৰে আৰু বহুত কিবা কিবি আছে বাৰু এতিয়া